হয় হয় কোনে কলি তই অঁ কি কথা আছিলে বাৰু

অঁ স্কুলখনতো ভালেই বাৰু

অঁ ক্লাছতো আমাৰ ৰেগুলাৰেই হয় এতিয়া এডমিশ্যনটো কো কোন ক্লাছত ল'বি

অঁ ঠিকে আছে পাৰিবি ল'ব হয় হয় আমাৰ তাত হয় হয় হয় হয় চব কৰোৱা হয় আমাৰ ইয়াতে তোৰ স্কুল উইকো হয় তাৰপাছত এনেকুৱা পঢ়া শুনাৰ ক্ষেত্ৰতো মানে বহুতখিনিয়ে ভাল বাৰু অঁ তাকে আহিবি এডমিশ্যন লও যদি অঁ স্কুলখনতো ভালেই আৰু আমাৰ ইয়াত মানে গুৰুত্বটো ভালকৈ দিয়ে পঢ়া শুনাও ভাল হয় আমাৰ ইয়াততো তোৰ ছাবজেক্ট গোটেইকেইটাই পাবি তই যিকেইটা বিচাৰ অঁ তোৰ ইংলিছ হ'ব আছামীজ হ'ব ছায়েঞ্চ হ'ব জেনেৰেল ছায়েঞ্চ হ'ব মেথছ্ হ'ব অঁ পাৰিবি পাৰিবি আছে বাৰু ছ'চিয়লজী অঁ ঠিকে আছে অঁ যদি তই লৱ তেতিয়াহ'লে গাৰজেনৰ সৈতে আহি গ'লেই হ'ল এডমিশ্যনটো লৈ ল'ব পাৰিবি কেতিয়া আহিবি অঁ ঠিকে আছে জল্দি আহিবি দে অঁ অঁ ঠিক আছে